কাপোৰ ধুবলৈ হ'লে মই প্ৰথমে পানী আৰু চাৰ্ফ মিহলাই থ'ম মিহলাই তাত ধুবলগীয়া কাপোৰখিনি ভিজাই থ'ম কিছু সময়ৰ বাবে তাৰপাছত কাপোৰখিনি ধুই হ'লে শুকোৱাবলৈ ৰ'দত মেলি দিম ৰ'দত মেলি দিয়াৰ পিছত কাপোৰখিনি শুকাবলৈ দিম শুকাবলৈ দিয়াৰ পিছত বতৰ ঠিক নহ'লে মই